গাৰ্ডেনিং কৰাৰ সময়ত মই কিছুমান সমস্যাৰ সন্মুখীন হ'ব লগা হয় যেনে কীট পতংগৰ বাবে গছ পুলিবোৰ ডাঙৰ হ'ব নোৱাৰে কীট পতংগই গছ পুলিবোৰক গছ পুলিৰ পাতখিনি খাই পেলায় তাৰ কাৰণে গছপুলি ডাঙৰ হ'ব নোৱাৰে সেই কীট পতংগক আঁতৰাবলৈ মই বজাৰৰ পৰা কীটনাশক দ্ৰব্য বা কীটনাশক মেডিচিন লৈ আহি মই ছটিয়াও তাৰোপৰি মই কিছুমান ঘৰুৱা পদক্ষেপো লওঁ যেনে মই নিমপাত নিমপাতবোৰ শুকুৱাই তাৰে এটা সেইবোৰক মই মিক্সিত মিশ্ৰণ বনাই সেই মিশ্ৰণবোৰক ছটিয়াওঁ তাৰোপৰি কেতিয়াবা মই নিমপাত কেঁচাকৈ বইল কৰি সেই বইলৰ পানীখিনি এটা স্প্ৰে' বটলত ভৰাই সেই গছপুলিবোৰত স্প্ৰে' কৰো তাৰ বিনিময়ত কীট কীট পতংগ দূৰ হয় এইবোৰৰ বাহিৰে কেতিয়াবা মই কমলাৰ বাকলি কমলাৰ বাকলি শুকু শুকাই সেইখিনিৰো মিশ্ৰণ বনাই ছটিয়াওঁ এইবোৰৰ বাহিৰেও মই কল কে পকা কল পকা কলৰ বাকলি জমা কৰি সেইবোৰক শুকুৱাই সেইবোৰৰো মিশ্ৰণ বনাই পেলাই মই ছটিয়াওঁ গছ পুলিবোৰ ভালকৈ বাঢ়িবলৈ গোবৰ গোবৰ আৰু লগতে আৰু ৰাসায়নিক দ্ৰব্য মই গছ পুলিবোৰত ইউজ কৰোঁ এনেকেই মই গাৰ্ডেনিংখিনি গাৰ্ডেনিং কৰোঁ